মই ফ্লিপকাৰ্ডৰ পৰা এটা ছেমচাং মোবাইল অৰ্ডাৰ কৰিছিলোঁ সাত দিনৰ আগতে ইয়াৰ কেমেৰা কুৱালিটী খুব সুন্দৰ বেটাৰী কুইক চাৰ্জ হয় ইয়াৰ উপৰিও খুব লং লাষ্টিং কৰে ডিচপ্লে কুৱালিটী খুব গুড এইচ দি ডিচপ্লে চাউণ্ড কুৱালিটীও খুব সুন্দৰ ইয়াৰ ইয়াৰ হেংও নামাৰে মোবাইলটো গতিকে এই তেনেকুৱা এটা মোবাইল মই পুনৰ অফাৰত আহিলে মোৰ মাক মই কিনি দিম বুলি ভাবিছোঁ